এক জানুৱাৰী দুহেজাৰ চৌব্বিছ একত্ৰিছ ডিচেম্বৰ দুহেজাৰ পোন্ধৰ তেইছ ছেপ্টেম্বৰ দুহেজাৰ ওঁঠৰ একৈছ ছেপ্টেম্বৰ দুহেজাৰ পোন্ধৰ সাত জানুৱাৰী দুহেজাৰ ওঁঠৰ আঠ অক্টোবৰ দুহেজাৰ ঊনৈছ বিশ জানুৱাৰী দুহেজাৰ সোতৰ বাৰ জানুৱাৰী দুহেজাৰ ওঁঠৰ